মই পঢ়া শেহতীয়া কৈ পঢ়া কিতাপখনেই আছিল মায়াবৃত্ত ৰীতা চৌধুৰী বাইদেৱে লিখা আৰু তেখেতৰ কিতাপ পঢ়ি মোৰ ভাল লাগে এই কিতাপখনে মোক প্ৰভাৱিত কৰিছিল এইকাৰণে তাৰ কাহিনীটো আপোনাৰ মোৰ জীৱনৰ কিছুখিনি কিছুখিনিত মানে প্ৰভাৱিত কৰে মোৰ জীৱনৰ লগত কিছুমান মিলে আৰু কিতাপখনে মানে বহুতো কথাই সোঁৱৰাই গ'ল আৰু কিতাপখন পঢ়ি মোৰ চকু পানীও ওলাইছিল কিতাপখন ভাল লাগিছিল পঢ়ি আৰু কিতাপখন আকৌ এবাৰ পঢ়িবৰো ইচ্ছা আছে এইখনেই অন্তিমখন কিতাপ